অঁ হয় পৰিধান ক্লথ ষ্টৰৰ পৰা কৈছোঁ আচ্ছা আমাৰ তাত চবখিনিয়ে পাব কি ফেমিলি মানে আপোনাৰ ঘৰত লেডিছ আছে যদি লেডিছৰ কাৰণেও ল'ব পাৰিব আমাৰ তাত লেডাৰ জেকেট এভেইলেবল আছে শ্বলো এভেইলেবল আছে আপোনাৰ কেনেকোৱা ৰেঞ্জৰ

অঁ পায় আচ্ছা আচ্ছা আমাৰ তাত আৰু বেলেগ কিবাও আছে থাৰ্মেল কিবা হেৰি লাগে যদি ক'ব পাৰে থাৰ্মেল ইনাৰ ৱেৰ আৰু চক্চো আছে আমাৰ তাতে অঁ হেণ্ড গ্লভছ এভেইলেবল আছে অলপ ভাল কোৱালিটিৰ ভাল কোৱালিটিৰ অঁ পাই যাব চুৱেটাৰ পাই যাব পৰ্টেল মানে ৱিণ্টাৰ কোট যিবিলাক পাই সেইবিলাকো ল'ব পাৰে আমাৰ ইয়াতে এভেইলেবল অঁ কওক অঁ ৱিণ্টাৰ কোটবোৰ বেছি নহয় টু থাউজেণ্ড ফাইভ হাণ্ড্ৰেডৰ পৰা ফ'ৰ থাউজেণ্ড ফাইভ থাউজেণ্ডলৈকে আছে আৰু আপাৰ ৰেঞ্জত অঁ অঁ দহ বাৰ হাজাৰ টকাৰ ভিতৰত হৈ যাব বাৰু আপুনি কেতিয়া আহিব বাৰু ল'বলৈ অঁ আমাৰ নটা মান বজালৈকে খোলা থাকে নটা চাৰে নটালৈকে ছেল চলি আছে টেন পাৰ্চেণ্ট ছেল চলি আছে বৰ্তমান আমাৰ কিন্তু যদি আপোনাৰ কি কি কিন্তু আপুনি যদি পোন্ধৰ হাজাৰৰ বেছি লয় তেনেহ'লে আমি ফিফ্টিন পাৰ্চেণ্ট ডিচকাউণ্ট দি আছোঁ সেইটো স্পেচিয়েল অফাৰ চলি আছে খ্ৰীষ্টমাছৰলৈকে ঠিক আছে বাৰু আপুনি আহি যাব আপুনি তাৰ পিছত কৰি ল'ব যি যি লাগে ইয়াতে চবখিনিয়ে পাব লগতে আমাৰ তাত মানে গিফ্ট টুৱেণ্টি থাউজেণ্ডৰ ওপৰ হ'লে আমাৰ মানে কিবা এটা গিফ্ট আছে ফৰ দা কাষ্টমাৰ আমি দি আছোঁ তো আপুনি যদি বেছিকৈ শ্বপিং কৰে তেনেহ'লে সেইটো গিফ্টো পাব পাৰে আমাৰ পৰা ওইথ এইটিণ্ট পাৰ্চেণ্ট ডিচকাউণ্ট আৰু গিফ্টো এটা আছে ঠিক আছে বাৰু আপুনি ঠিক আছে অঁ